ডায়েৰিয়া ভাল কৰিবলৈ আমি ঘৰুৱাভাৱে ঘৰতেই উপলব্ধ নেমুৰ ৰসৰ লগত আমি চেনি আৰু নিমখ মিহলি কৰি খাব লাগে পানী বেছিকৈ খাব লাগে